বিদ্যুতৰ পৰা আমি বহুতখিনি সাৱধান হৈ থকাটো উচিত কাৰণ কাৰেণ্টৰ পৰাই বহুত বিপদৰ সন্মুখীন হ'ব লগা হয় আমি তিতা হাতেৰে কেতিয়াও মোবাইল আমি চাৰ্জ দিওঁ যিকোনো বস্তু আমি চাৰ্জ দিওঁ তিতা হাতেৰে আমি কেতিয়াও চুব নালাগে কেঁচা বাঁহেৰেও যিকোনো কাৰেণ্টৰ তাঁৰত লগাব নালাগে আৰু বিদ্যুতৰ পৰা বাচিবলৈ হ'লে আমি সদায় ট্ৰেন্ঞ্চফৰ্মাৰ হওক আৰু ছিগা তাৰ হওক আমি পাৰ হ'ব নালাগে চুবও নালাগে তেতিয়াহে আমি সকলো ফালৰ পৰাই ৰক্ষা পাব পাৰিম এজনী ছোৱালী মই দেখা পাইছিলোঁ তাই টেপৰ চাৰ্জাৰডাল লগাবলৈ গৈছিলে লগাবলৈ যাওঁতে কি হ'ল তাই মানে উফাল খাই তলত পৰি গ'ল সেইটো মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মই সেইটো দেখা পাইছিলোঁ সঁচাই বিদ্যুতৰ পৰা যদি সাৱধান হৈ থকা নাযায় তেতিয়া বহুতো বিপদৰ সন্মুখীন হ'ব লাগে গতিকে সেই কথাষাৰ আমি সকলোৱে জানিব লাগে ধন্যবাদ